আমি গৰু গৰু পুহিছোঁ গৰু পুহিলে বহুত যত্ন ল'ব লাগে গৰুৰপৰা আমি গাখীৰ পাওঁ গাখীৰ পালে আমি ল'ৰা ছোৱালীক খুৱাব পাৰোঁ ঘৰতে ল'ৰা ছোৱালীক খোৱালে শক্তি মগজু বাঢ়ে গৰুৰপৰা আমি বহুত উপকাৰ পাওঁ হাল বাব পাৰোঁ গৰু হাল বাব পাৰোঁ তাৰপৰা হাল বালে বহুত ৰেহাই হয় আজিকালি ট্ৰেক্টৰে হাল বোৱাতকৈও ঘৰতে পইচাকেইটা ৰয় গৰুৰৰ ডাঙৰ জাতীয় পুহিব লাগে তেতিয়া গাখীৰ পানী সৰহকৈ পোৱা যায় গাখীৰপৰা আমি মানুহক গাখীৰ বিকি পইচা পাওঁ গাখীৰ বিকি পইচা পালে ঘৰ চলাব পালোঁ পাৰোঁ আৰু ছাগলী পুহি বহুত উপকাৰ কৰিব পাৰি ছাগলী বহুত জাতীয় আছে ডাঙৰ জাতীয় ছাগলী আছে ডাঙৰ জাতীয় ছাগলী পুহিলে ডাঙৰ হয় আৰু ছাগলী আমি ইমান চাব নালাগে ছাগলী চাব নালাগে কাৰণ ছাগলী ইমান যত্ন নল'লেও হয় ৰাতিপুৱা মেলি দিব পাৰি আকৌ গধূলি নিজে আহে ছাগলী ছাগলীয়ে পোৱালি দিলে আমি যত্ন লওঁ লওঁ গছৰ পাত কাটি দিওঁ আৰু গছৰ আম কঁঠালৰ পাত কাটি দিওঁ হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰা পুহিলে ঘৰতে ভাল হয় আৰু হাঁহ ডাঙৰ জাতীয় পুহিলে ডাঙৰ হয় লোকেল হাঁহ পুহিলে খাবলৈও ভাল আজিকালি লোকেল হাঁহ মানুহে বিচাৰে চালানী হাঁহটো ইমান খাবলৈ নিবিচাৰে কুকুৰা আমি ভাল ভাল সঁচ লওঁ তাত কুকুৰাই কণী পাৰিলে বিকো সেই তাৰপৰাই চলিব পাৰোঁ কুকুৰাপৰা আমি বহুত উপকাৰ পাওঁ কুকুৰা পুহিলে সাধাৰণতে বহুত চাব লাগে বেমাৰ আজাৰ হ'লে চাব লাগে আমি তেতিয়া বেমাৰ হ'লে সাধাৰণতে কুকুৰাই বগা বগা হাগে তেতিয়া আমি দৰব পাতি দিব লাগে কুকুৰাক আৰু গাহৰি পোহোঁ গাহৰি পুহিলে বিকি তাৰ পইচা আমি উপাৰ্জন কৰোঁ তাৰপৰা ল'ৰা ছোৱালীক পঢ়াব পাৰোঁ গাহৰি বেমাৰ হ'লে সাধাৰণতে জ্বৰ হয় তেতিয়া আমি ডক্তৰ মাতি বেজী দিওঁ বেজী দিলে বেমাৰ ভাল হয় গাহৰি ঘৰতে পুহিলে লোকেল গাহৰি খাবলৈও ভাল আজিকালি চালানী গাহৰি মানুহে খাবলৈ নিবিচাৰে তেনেকৈ আকৌ বইলা মানুহে পোহে ব্ৰইলাতকৈ লোকেল কুকুৰা পোহাটো ভাল ব্ৰইলাৰটো আজিকালি মানুহে বেমাৰ হয় বুলি খাবলৈ টান পায় লোকেল হ'লে মানে মানুহে চবেই বিচাৰে ঘৰত আমি ওজন কৰি ডাঙৰ হ'লে বিকো এক কেজি ডেৰ কেজি কৰি বিকো এক তিনি কেজি এক কেজি কুকুৰাৰ দাম চাৰিশ টকাকৈ বিকো তাৰ পইচাৰে আমি সকলো বজাৰ কৰিব পাৰোঁ তেল নিমখ আনিব পাৰোঁ ল'ৰা ছোৱালীক চোলা কাপোৰ দিব পাৰোঁ কেতিয়াবা স্কুলৰ ফিজ দিব পাৰোঁ কুকুৰা পুহি আজিকালি কুকুৰা বহুত দাম লোকেল কুকুৰা লোকেল কুকুৰা মানুহে বিচাৰে সাধাৰণতে ব্ৰইলাৰ কুকুৰা ইমান মানুহে খাবলৈ নিবিচাৰে বেমাৰ হয় বুলি মই কুকুৰা পোহোঁ গঁৰাল কুকুৰা গঁৰালত বান্ধো উমনি দিয়াওঁ উমনি দিয়াই উলিয়াই উলিয়াওঁ সজাত বান্ধো তাৰপৰা চাওঁ উমনি তাৰ চাওঁ হেৰি গঁৰাল চফা কৰি ৰাখোঁ গঁৰালত চাৰিওপিনে চফা কৰি থওঁ নহ'লে হেৰি হুমি হুমি হয় ঘৰৰ ওচৰত নাৰাখোঁ অকণমান দূৰত বান্ধো কাৰণ ঘৰৰ ওচৰত কুকুৰা বান্ধিলে বহুত লেতেৰা কৰে সেইকাৰণে দূৰত বান্ধো হাঁহ বান্ধো হাঁহ উমনি দিওঁ গঁৰালত বান্ধো সজাই বান্ধি থওঁ হাঁহ সৰুতে অলপমান পোৱালি চাব লাগে নহ'লে কাউৰীয়ে খাব বুলি হাঁহৰপৰা আমি সৰুতে বহুত চাব লাগে তাৰপৰা বান্ধো দানা দিওঁ দুবাৰ তিনিবাৰকৈ হাঁহক নহ'লে আকৌ হাঁহে অহাৰ লগে লগে বান্ধো নহ'লে হাঁহি লেতেৰা কৰে হাঁহে ঘৰত বহুত লেতেৰা কৰে সেইকাৰণে বান্ধি থওঁ হাঁহৰ গঁৰাল চফা কৰোঁ দানা দিওঁ সজাৰে বান্ধো ঘৰখনৰ সকলো ঘৰৰপৰা আঁতৰাই গঁৰালত চাফ চিকুণ কৰি ৰাখোঁ তেনেদৰে গাহৰিও গঁৰাল বনাই থওঁ গঁৰালত ভালকৈ দানা দিওঁ গঁৰাল চফা কৰোঁ গঁৰালত সকলো সুবিধা কৰি দিওঁ গাহৰি পোৱালি দিয়াওঁ পোৱালি দিয়াই পোৱালিবিলাক বেচোঁ তাৰপৰা বহুত পইচা পাওঁ আমি তাৰ পইচাৰে ঘৰ চলাওঁ গাহৰি আকৌ গাহৰি বিকো বিকি বহুত পইচা পাওঁ গাহৰি আকৌ হেৰি যত্ন ল'ব লাগে নহ'লে ওচৰত হ'লে মহ ডাঁহ আহে মনুহৰো বেমাৰ হ'ব পাৰে সেইকাৰণে অকণমান আঁতৰত ৰাখোঁ তেনেদৰে গৰুৰ গোহালি বনাওঁ ঘাঁহ কাটি দিওঁ ঘাঁহ কাটি সকলোকে ভাগে ভাগে দানা দিওঁ জাৰ্চি গৰু পুহোঁ তাৰপৰা জাৰ্চি গৰু পুহিলে গাখীৰ বেছি পাওঁ তাৰপৰা বিকি পইচা পাতি লওঁ তেনেদৰে চলোঁ গৰু ভালকৈ চাওঁ তাৰপৰা কুকুৰা বিকি আমি পইচা লওঁ কুকুৰা মাংস ঘৰত থকা খাবলৈও ভাল কুকুৰা মাংসৰ বহুত শক্তি আছে লোকেল কুকুৰা সেইকাৰণে আমি ঘৰতে পোহোঁ আৰু ছাগলী ডাঙৰ ডাঙৰ ছাগলী পোহোঁ তাত গছৰ ডালপাত কাটি দিওঁ ছাগলী পোৱালি দিলে বহুত যত্ন ল'ব লাগে গছৰ ডাল পাত কাটি দিওঁ আমি সকলো কৰোঁ